হেল্ল' অঁ হেৰি নহয় ভাল কেনেকুৱা অঁ অঁ অঁ আছোঁ আৰু হেৰি নহয় এই মোৰ ল'ৰাটো প্ৰশ্ন এটা কৰিলে বুইছা নহয় এই মানে আমাৰ ব'ৰ্ডাৰ অসম ব'ৰ্ডাৰ লগত মানে কাৰ কাৰ শ্বেয়াৰ হয় হেল্ল' অঁ এই তাকে অঁ তাকে বোলো সুধোঁচোন মই যিকেইটা জানো ক'লোঁ আৰু তাৰ উপৰিও বোলো মেঘালয় অঁ অঁ অঁ অঁ অঁ অঁ তাৰপিছতে আৰু পাকিস্তান অঁ পাকিস্তান নহ'ব নি এই মই কনফিউজ মানে সেইকাৰণে তোমাক সুধিলোঁ

অঁ অঁ অঁ অঁ ত্ৰিপুৰা

অঁ অঁ

অঁ নাই নাই সেইটোৱেই মানে কি আমাৰ অসম ব'ৰ্ডাৰ মানে কাৰ কাৰ লগত শ্বেয়াৰ হয়

সেইটোৱেই অঁ অঁ মোৰো সেই সেইখিনি ভিতৰতে কৈছোঁ তাৰপিছতে বোলো আৰু কিবা বেলেগ অছে নেকি আকৌ তুমি